আমাৰ এই গ্ৰাম্য সমাজৰ যুৱক যুৱতীসকলে বিভিন্ন নৃত্যৰ সৈতে জড়িত হয় আমাৰ যিটো জাতীয় উৎসৱ হয় বিহু বিহু দা নৃত্য যেতিয়া আমি প্ৰেক্টিচ কৰোঁ তাৰ কাৰণে আমি সকলোৱে জড়িত হৈ থাকোঁ সবে একেলগে মিলি এটা পথাৰত বা এটা সিঁহতে একগোট হৈ তাতে আমি নৃত্য শিকোঁ বা তেনেকৈ আমি বিহুৰ লগত জড়িত হওঁ বিভিন্ন অনুষ্ঠান পতা হয় বিহু লৈ তাতে বিহু নৃত্য কৰোঁ যুৱক যুৱতী সকল আমাৰ এই বিহুৰ জৰিয়তে তেনেকৈ একগোট হয় তেনেকৈ ইহঁতে ইহঁতৰ নৃত্যকলা প্ৰদৰ্শন কৰে এনেকেই জড়িত হৈ থাকে আৰু আমাৰ আৰু এটাতে আৰু এখন মানে অনুষ্ঠান উদযাপিত কৰা হয় যেনে এইটো হ'ল কোঁচ ৰাজবংশীবিলাকে যিটো কৰে ইহঁতে এ গোৱালপৰীয়া সকলে যিটো নৃত্য কৰে সেই নৃত্যটোৰ জৰিয়তে আমি সবে জড়িত হৈ থাকোঁ যেনে পাতানি পিন্ধি যিটো নৃত্য প্ৰদৰ্শন কৰা হয় এইটোৰ জৰিয়তে মানে এইটো নৃত্যৰ যোগেদি সবে জড়িত হৈ থাকে আৰু আমি নিজৰ সংস্কৃতিটো নিজৰ নৃত্যটোক আগবঢ়াই লৈ যাবলৈ এইটো যাতে সকলোৱে ভুলি নাযায় আমাৰ এই পৰম্পৰাটো ৰক্ষা কৰিবলৈ সবে একগোট হৈ থাকোঁ আৰু আমাৰ নৃত্যকলা নৃত্যকলাটো আমি জড়িত ৰাখিবলৈ বা ইয়াৰ প্ৰচলিত ইয়াৰ চলাই যাবলৈয়ে সবে মিলিত হৈয়ে ইয়াক চলাই যাম